ভাৰতত পৰ্যটকক আকৰ্ষণ কৰা বহুখিনি গুৰুত্বপূৰ্ণ ৰাজ্য আছে তাৰে ভিতৰত হ'ল অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশত ভ্ৰমণ কৰিবলগীয়া পৰশুৰাম কুণ্ড গ'ল্ডেন পেগডা আদি বহুখিনি নানা ঠাই আছে গ'ল্ডেন পেগডা মন্দিৰটো গ'ল্ডেন কালাৰৰ হোৱা বাবে সেইটো গ'ল্ডেন পেগডা বুলি কোৱা হয় তাৰে ভিতৰত অন্য এক পৰশুৰাম কুণ্ড তাত পৰশুৰাম ভগৱানে হেনো জানিব পৰামতে পূৰ্বপুৰুষে পোৱা মতে তাত পৰশুৰাম ভগৱানে এক ঘাপত পাহাৰ এখন দুফাল কৰা বুলি কোৱা হয় তাৰে ভিতৰত অৰুণাচল প্ৰদেশত বিভিন্ন ধৰণৰ নদ নদী জান জুৰি আনকি পাহাৰ পৰ্বত বহুখিনি ঠাইত ফুৰিব পাৰি তাৰে ভিতৰত ভাৰতৰ অন্য এক অন্য এক হ'ল অসম অসমত আছে আপোনাৰ শিৱসাগৰ কাজিৰঙা শিৱসাগৰত আহোমসকলৰ ৰংঘৰ কাৰেংঘৰ শিৱদৌল বিষ্ণুদল আদি বহুখিনি ঠাই ফুৰিব পাৰি সেইখিনি সেইখিনিতে আহোমসকলৰ এক এক উপ উপ উপস্থান আছিল আৰু এই কাজিৰঙাত এশিঙীয়া গড় আদি বহুখিনি দেখিব পাৰি বহুখিনি জীৱ জন্তু